অঁ হেল্ল' এই নিৰ্মালী বাইদেউ হয়নে বাৰু অঁ হেৰি যে মই বেংকৰ লোন এটা লৈছিলোঁ তাৰপিছতে অঁ নিৰ্মালী বাইলুং মোৰ নামটো এই মাহত যেন মই লোনটো ঘূৰাব নোৱাৰিলোঁ ঘৰৰ বহুত অসুবিধা এতিয়া মোক বাৰু ডেটটো পাৰ হৈ গ'ল দিয়া ডেটটো এতিয়া বাইদেউ কিবা পইচা অঁ আগৰকিটা মই ঠিকমতেই দি আছিলোঁ বাইদেউ কিন্তু এইবাৰ মোৰ অসুবিধাৰ কাৰণে মই দিব নোৱাৰিলোঁ ডেটটো পাৰ হৈ যোৱাৰ পিছত কিবা অসুবিধা হ'ব নি বাৰু বাইদেউ ও

মই হেৰি যে বাইদেউ এতিয়া মোৰ ইণ্টাৰেষ্টটো কিমান ভৰিম বাৰু মই নহয় ন

অঁ অঁ মোৰ বাইদেউ মই অহা মাহত তেতিয়াহ'লে দুইটা কিস্তি মই একাউণ্টতে ভৰাই দিম তেতিয়া হ'ব নহয় হয় লোন একাউণ্টত অঁ তেতিয়া হ'ব নহয় বাইদেউ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব বাইদেউ যাম তেতিয়াহ'লে ধন্যবাদ দেই বাইদেউ হ'ব